আমি যোনটো অঞ্চলত থাকোঁ তাত আমি পৰিবহণত উন্নতৰ কাৰণে বহুতো কৰিব পাৰোঁ কিয়নো আমাৰ এই অঞ্চলৰ পৰা বাছ গাড়ী খুবেই কম আৰু আমাৰ অঞ্চলৰ মানুহসকলে যোনে অঞ্চলৰ বাহিৰলৈ ডক্তৰ বা কোনো বেমাৰ হ'লে দেখাব যাব লাগে তো বাছ গাড়ী খুবেই কমৰ কাৰণে আমাৰ অঞ্চলৰ বহুতো মৃত্যু হৈছে তো সেইকাৰণে আমি চৰকাৰক এই আহ্বান কৰোঁ যে বাছ বা গাড়ীৰ সংখ্যা অলপ বঢ়াব লাগে তেওঁলোকে আমাক অন্যান্য সুবিধা প্ৰদান কৰিব লাগে আৰু তাৰ উপলব্ধি আমি ভ্ৰমণৰ ক্ষেত্ৰত আমি যোনটো সমস্যাৰ সৃষ্টি যেনে আমি যদিও আমি আমাৰ অঞ্চলৰ পৰা বাছ গাড়ী পাওঁ কিন্তু আমাৰ বাছ গাড়ীত আমাৰ মহিলা মানুহে বহিবলৈ বহুতো কষ্ট পায় কিয়নো আমাৰ মতা মানুহৰ যিয়ে নহওক মতামত অলপ হ'লেও তেওঁলোকে অলপ হ'লেও আমাৰ মাইকী মানুহক অলপ আনকম্ফ'ৰ্টেবল ফিল কৰে তো তাৰ বাবে মই চৰকাৰক এই আহ্বান জনাওঁ যে আমাৰ মাইকী মানুহৰ বাবে অলপ সুবিধাজনক বা অলপ অলপ ছেফ্টি হোৱা ছেফকৈ হোৱা কোনো এটা সুবিধা যোগদান প্ৰদান কৰি দিব লাগে